এশ দুশ আঠশ নশ এক হাজাৰ বাৰশ ষোল্লশ একৈছশ পঁচিছশ ন হাজাৰ দহ হাজাৰ বাৰ হাজাৰ পোন্ধৰ হাজাৰ তেৰ হাজাৰ